বাৰ্ষিক মেলা বুলি কব গ'লে অকল এটা এটা মেলাই বুলি ক'ব নোৱাৰি বাৰ্ষিক মেলা আমাৰ আমাৰ পৰম্পৰা অনুযায়ী আমাৰ ভিন্ন ভিন্ন হয় যেনেকৈ এই বহাগ বিহুৰ বহাগ বিহুৰ সময়ত আমাৰ ব বহাগী বহাগী উৎসৱ পালন কৰা হয় তেনেকেই মাঘ বিহুৰ সময়ত আমাৰ ভোগালী মেলা পাল পালন কৰা হয় মাঘ বিহুৰ ভোগালী মেলাত আমি খোৱা বোৱাৰ খাদ্য সম্ভাৰৰ এক নিদৰ্শন দাঙি ধৰা হয় আৰু ভোগালী মেলাত আ আমাৰ প্ৰধানত ভোগালী মেলাৰ পিছত বহাগী মেলাত আমাৰ প্ৰধানত সাংস্কৃতিক গীত মাত বিহু হুঁচৰি এইবিলাক আমাৰ উ উদযাপন কৰা হয় তেনেকৈ আকৌ আমাৰ আমাৰ অতিকৈ মৰ অতিকৈ শ্ৰদ্ধাৰ মৰমৰ গুৰুজনাৰ তিথিত তিথি উদযাপন কৰিবলৈ এতিয়া তেওঁৰ তেওঁৰ স্মৃতিত তেওঁৰ জ আবিৰ্ভাৱ তিথিত শ্ৰীমন্ত শংকৰ অধিৱেশনো অনুষ্ঠিত কৰা হয় তো তেনেকেই আমাৰ ভিন্ন ধৰণৰ উৎসৱ ভিন্ন ধৰণৰ তাৎপৰ্যপূৰ্ণ তাৎপৰ্য বহন কৰে আৰু ভিন্ন ধৰণৰ বাৰ্ষিক মেলা অনুষ্ঠিত কৰা হয় তাৰে ভিতৰত মোৰ ব্যক্তিগত অনুভৱ বুলি ক'ব গ'লে অলপমান ৰসিক অনুভৱ এটাই আছে বাল বাল্য কালৰ যেতিয়া শংকৰদেৱ অধিৱেশন অনুষ্ঠিত হৈছিল মই তেতিয়া বহুখিনি স সৰু আছিলোঁ আৰু শংকৰদেৱ অধিৱেশন আমাৰ কামৰূপ জিলাৰ আমাৰ নিচেই কাষৰ কামৰূপ জিলাৰ ডলিবাৰীত গাঁৱত অনুষ্ঠিত হৈছিল আৰু তেতিয়া মানুহৰ অজস্ৰ আচলতে সমাগম হয় অজস্ৰ ভিৰ হয় আৰু মা দেউতা পৰিয়াল বৰ্গৰ লগত আমিও সেই অধিৱেশন উপভোগ কৰিবলৈ আচলতে গৈছিলোঁ যাওঁতে তেতিয়া যিহেতু সৰু আছিলোঁ তো মা দেউতাৰ আঁচলত ধৰি মাৰ আঁচলত ধৰি আচলতে ইঠাইৰ পৰা সিঠাইলৈ আমি গৈছিলোঁ তাৰ মাজতে ভিৰৰ ভিৰৰ মাজতে মই হঠাতে মাৰ পৰা আঁচলৰ পৰা এৰ খালোঁ এৰ খাই আমি সেই মেলাৰ পৰা অল অকমান দূৰত গুচি গলোঁ যায় মই হেৰাই থাকিলোঁ সেই সেই কাৰণে আমি সেই মেলাত আমি সেই বহু বিচাৰ খোচাৰ লাগিলে বহুত এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হ'ল তাৰ সভা গৃহত জনোৱা হ'ল মই অকলে অকলে এক প্ৰকাৰৰ ভয় খাই কান্দি কান্দি উপায় নাইকিয়া হৈ গৈছিল স্বত তেতিয়া আমাৰ মামাৰ ল'ৰাজনে মোক দেখালে দেখিলে দেখি মোক তাৰ পৰা উদ্ধাৰ কৰিলে কৰি আচলতে এক মানে স্বস্তিৰ নিশ্বাস পেলাবলৈ সক্ষম হ'ল তো সেনেকুৱা ৰসিক মুহূৰ্ত আচলতে অগণন আছে যিহেতু আমাৰ বাৰ্ষিক মেলা বুলি ক'লে বহুত ধৰণৰ আমাৰ বছৰটোত আমাৰ এনেকুৱা উদযাপন কৰা হয়